পূজাত আমাৰ ইয়াত সাংস্কৃতিক পালন সাংস্কৃতিক বপদ্ধতি পালন আমি কৰা কেনেকুৱা ধৰণৰ পালন কৰোঁ আমি ধৰক দূৰ্গা ইয়াত দূৰ্গা পূজা ডাঙৰ দূৰ্গা পূজা হয় দূৰ্গা পূজাত আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াত আমাৰ ইয়াত ল'ৰা ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকক আমাৰ ইয়াত নাচাবৰ সুবিধাতো আমাৰ দিয়া হয় তাৰ পিছত আমি ঘৰত মনসা পূজা কৰোঁ মনসা পূজা কৰিলে আমাৰ ঘৰত আমি ওজা ওজাপালি মাতোঁ ওজাপালি সিদিনাখনে গাঁৱৰ সকলো মানুহক মাতি আমি তাত ওজাপালিৰ ওজা পালি মাতা হয় আমাৰ মনসা পূজাত আমি কালী পূজা কৰোঁ তাতো আমি কালী পূজাটো আমি সেনেকেই ওজা ওজাপালি আমি ওজাপালি মাতোঁ তাৰ পিছত ঘৰত আকৌ কিছুমান আমাৰ উৎসৱ পাৰ্বণ যেনে মাধৱদেৱৰ তিথি মাধৱদেৱৰ তিথিৰ দি আমি ভাদমহীয়া ভাদ মাহত আমি মাধৱদেৱ আমাৰ আমি ভাদ মাহত কৃষ্ণ জন্মাষ্টমী পালন কৰোঁ সেইকাৰণে আমি পুৰা ভাদ মাহটো আমি প্ৰত্যেক দিনাই আমি গাঁৱৰ সকলো তিৰোতা মানুহ আমি এটা হৈ নামঘৰৰ প্ৰাংগণত আমি সদায়ে নাম ধৰোঁ নাম প্ৰসংগ কৰোঁ ৰাতিপুৱা ৰাতিপুৱা প্ৰসংগ হয় পিছবেলা আকৌ নাম ধৰোঁ আমি সদায় সেনেকেই মাহ আমি মন্দিৰত নাম প্ৰসংগ কৰোঁ তাৰ পিছত ধৰক যেতিয়া সেই মাহটো শেষ হয় তাৰ পিছত আমাৰ আমি ঘৰে ঘৰে আকৌ আমি ঘৰে ঘৰে প্ৰত্যেক ঘৰতে আকৌ আমি সেই পূজাৰ পূজা কিছুমানে নাগাৰা নাম মাতে আৰু কিছুমানে তিৰোতা মানুহৰ নাম ধৰে আমি সেনেকৈ নাম ধৰোঁ নাগাৰা নামো ধৰোঁ তিৰোতা মানুহৰ নামো ধৰোঁ ধৰি আমি সেনেকৈ পূজা পালন কৰোঁ আকৌ আমি সৰস্বতী পূজাও ঘৰতে সৰস্বতী পূজা পালন কৰা হয় সৰস্বতী পূজাৰ দিনাখনো আমি আমাৰ ওচৰতে তাতো সৰস্বতী পূজা পালন কৰি আমি সেই উৎসৱটো আমি ভাগ লওঁ আমাৰ তাত কিছুমান সৰু সুৰা অনুষ্ঠান পাতে যেনে ধৰক চিত্ৰাঙ্কণ দিয়ে সৰু সৰু ল'ৰা ছোৱালীবিলাকক সৰস্বতী নচা নাচিব দিয়ে কুইজ প্ৰতিযোগিতা হয় আৰু খেল ধেমালি হয় পূজাৰ দিনাখনে তাৰেপিছত সেইবিলাক হোৱাৰ পিছত মাহ প্ৰসাদৰ ব্যৱস্থা হয় মাহ প্ৰসাদৰ ব্যৱস্থাৰ হোৱাৰ হ'ব ধৰে হ'ব টাইমত আকৌ আমি তিৰোতাসকলে নাম ধৰোঁ নাম ধৰি আমি সেইবাৰ আমি তিৰোতাবিলাকে মাহ প্ৰসাদ মাহ প্ৰসাদ খাওঁ খাই আমি আমি আমাৰ ঘৰত আমি আহোঁ আহি আকৌ গধূলি হ'লে আমি গধূলি হ'লে আমি আকৌ আমাৰ ঘৰত চাকি দিওঁ চাকি দি আমি আকৌ নাৰিকলৰ নাৰিকল পাৰি নাৰিকলৰ পানীৰে সক চব যিমান মানুহ আছে আমাৰ প্ৰত্যেক মানুহেই নাৰিকল পানীৰে মুখ ধোৱে কাৰণ নাৰিকল পানীৰে ধুলে হেনো চকুযোৰি ভালে থাকে সেয়ে অঁ সেইকাৰণে সকলোৱে নাৰিকলৰ পানীৰে মুখ ধোৱে আমি আকৌ সন্ধিয়া টাইমত আমি চাকি জ্বলাওঁ জ্বলাই আমি আকৌ আমি নাম তিৰোতা মানুহে আকৌ আমি নাম ধৰোঁ নাম ধৰি আমি সেনেকৈ সৰস্বতী পূজাটো আমি পালন কৰোঁ